দ্বিতীয়টো বস্তু মই অৰ্ডাৰ দিছিলোঁ এটা দীঘল পেণ্ট সেই দীঘল পেণ্টৰ অৰ্ডাৰ দিছিলোঁ মিণ্ট্ৰাত সেই দীঘল পেণ্টটোৰ দাম আছিল এহেজাৰ টকা আৰু সেই দীঘল পেণ্টটোৰ কোম্পানী আছিল জেক এণ্ড জ'নছ তো প্ৰথমতে সেই জীন্স পেন্টটো ধনাত্মক দিশখিনি হ'ল জীন্স পেণ্টটো তাৰ গুনাগুন মানদণ্ড যথেষ্ট উন্নত তাৰ পিছত জীন্স পেণ্টটো পিন্ধিবলৈ আৰামদায়ক তাৰ পিছত জীন্স পেণ্টটো আপুনি ধুলে তাৰপৰা ৰংটো গুছি নাযায় সেইখিনি আছিলে ধনাত্মক আৰু ঋনাত্মক দিশখিনি আছিলে ছবি মোবাইলৰ ছবিত যেনেদৰে দেখুওঁৱা হৈছিলে জীন্স পেণ্টটো একজেক্ট সম্পূৰ্ণভাৱে তেনেকুৱা জীন্স পেণ্টটো নাছিলে অলপ জোখতকৈ অলপ বেছি দীঘল আছিলে জীন্স পেণ্টটো তাৰপিছত সেইকাৰণে জীন্স পেণ্টটো তলফালৰপৰা অলপ কাটি জোখত চিলাবলগীয়া হৈছিলে পিছত তাৰ পিছত জীন্স পেণ্টটো দুদিন প্ৰায় এবছৰমান পিন্ধাৰ পিছত সেইটো অলপ ঢিলা হৈ গৈছিলে আৰু বাৰেপতি ধুই থকাৰ ফলত যোনটো জীন্স পেনৰ যোনটো গুনাগুণটো অলপ কমি গৈছিলে সেইখিনি মই ঋনাত্মক দিশ বুলি ভাবোঁ